হেল্ল'

অঁ শিৱচাগৰ আজি কালি ৰাতিপুৱা পামগৈ এই শিৱসাগৰ শিৱসাগৰত কি কি আছে

অঁ অঁ অঁ মই হেৰি মানুহগৰাকীকো লৈ যাম বুলি ভাবিছোঁ অঁ লগতে আজি মানে উঠিমেই আৰু গাড়ীত অঁ অঁ অঁ অঁ অঁ হ'ব দিয়া অঁ